একচুৱেলী মই মানে সৰুতে সৰুৰ পৰাই আৰ্ট কৰি বহুত ভাল পাইছিলোঁ সৰুতে আৰ্ট স্কুলত কেতিয়াও যোৱা মানে মোৰ নহ'ল সুবিধা কিন্তু পিছত ট্ৰাই কৰি পেলাই এনেকৈ সৰুৰ পৰাই প্ৰেক্টিছ কৰি থাকিলোঁ আৰু থাকি যেতিয়া টু থাউজেণ্ড এইটিনত মই মানে এনেই এদিন ট্ৰাই কৰি চালোঁ মানে প'ৰ্ট্ৰেইট এটা অঁকাৰ কাৰণে পেঞ্চিলেদি অঁকাৰ পিছত দেখিলোঁ যে এটা মেথড ট্ৰাই কৰি চাইছিলোঁ গ্ৰীণ মেথড বুলি সেইটো ভাল লাগিল ভাল হ'ল মানে স্কেটচ্ছটো অলপমান লগৰ ছোৱালী এজনী আঁকিছিলোঁ তাৰপিছত ভাল হোৱাৰ কাৰণে মই লাহে লাহে এনেই যাৰ তাৰ স্কেটচ্ছ কৰা ষ্টাৰ্ট দিলোঁ দি তেনেকে লগৰবিলাকে উৎসাহ দি পেলাই মোক ক'লে আৰু যে ভালকৈ এইটো প্ৰফেচন হিচাপে কৰ বুলি তেতিয়া মই কৰিব ট্ৰাই মানে ট্ৰাই কৰিলোঁ আৰু প্ৰফেচনেলী এটা অৰ্ডাৰ পালোঁ পাই তেনেকে যি ষ্টাৰ্ট দিলোঁ দি এতিয়া মই মাজে মাজে সেই কমিচন ৱৰ্ক লওঁ আৰু মাজে মাজে স্কেটচ্ছটো কমিচন হিচাপত কৰোঁ আৰু এতিয়া তেনেকেই চলি আছোঁ